কুকুৰা বায়ু চলাচলৰ গুৰুত্ব বিষয়ে অলপ ক'ব হাঁহ কুকুৰা গুৰু বায়ু চলাচলৰ মানে ধৰক ঘৰটো বায়ু চলাচল কৰিব পৰাকৈ ধুনীয়াকৈ ঘৰটো সাজি দিব লাগে ঠাণ্ডা দিনত আমি বাহিৰৰ পৰা হেৰি ঠাণ্ডা নপৰাকৈ অলপ ৰাখিব লাগিব গৰম ঠাণ্ডা দিনত অলপ লাইট লাইট দি অলপ গৰম কৰি ৰাখিব লাগিব গৰম কৰি ৰাখিব লাগিব আৰু গৰম দিনত ধৰক বাঁহৰ বেৰবিলাক অলপ ফুটা ফুটাকৈ ৰাখি পিনি মানে বাহিৰৰ পৰা বায়ু সোমাব পৰাকৈ ৰাখিব লাগিব বায়ু সোমাব পৰাকৈ ভাল ধৰণে ৰাখিব লাগিব আৰু যদি বায়ু সোমাব পৰাকৈ যদি ৰখা নহয় তেতিয়াহ'লে আমাৰ হাঁহ কুকুৰাবিলাক বা বায়ু নুসোমালেতো সিহঁতি বহুতখিনি বায়ু সোমাব পৰাকৈ ৰাখি ৰাখিব লাগিব বায়ু সোমা নোসোমালে সিহঁতিতো বহুতখিনি আমি তেওঁ বহুতখিনি কুকুৰা ৰাখোঁ সেইখিনি মানে বায়ু সোমোৱাকৈ যদি ৰখা নহয় নহয় তাত গেছ হৈ পিনি সিহঁতি মৃত্যু মুখত পৰিব মৃত্যু মুখত পৰাৰ লগে লগে আমাৰতো ব ম মৰি যাব মৰি যোৱাৰ লগে লগে আমাৰ বহুত লোকচান হ'ব সেইটো কাৰণে আমি ঘৰটো ধুনীয়াকৈ ভালকৈ বায়ু সোমাব পৰাকৈ বায়ু সোমাব পৰাকৈ বনাব লাগিব ধুনীয়া ভালকৈ বনাই পিনি বনাই বায়ু সোমাব পৰাকৈ বনাব লাগিব আৰু ঘৰত যিমানবাৰে মানে বায়ু হাঁহ কুকুৰা ঘৰটো দুবাৰ তিনিবাৰমানকৈ যিমানবাৰ পাৰে আপুনি যিমান চাফা কৰে সিমান ভাল ভাল বায়ু চফা কৰিব পৰাকৈ যিমান পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখে বা সিমান সোনকালে হাঁহ কুকুৰাবিলাক ডাঙৰ হয় আৰু ডাঙৰ হ'ব আৰু সোনকালে ডাঙৰ হয় আমি বিক্ৰী কৰি বিক্ৰী কৰিব পৰা যাব মানে যিমান মানে হাঁহ কুকুৰা লগত লাগি মানে লাগি ধৰ ধৰক হাঁহ কুকুৰা পুহিবৰ কাৰণে ধৰক ঘৰটো আহল বহল হ'ব লাগিব বা ঘৰটো আহল বহলকৈ ৰাখিলে হাঁহ কুকুকাবিলাক ভিতৰতে চৰি ফুৰিব পাব লাগিব পানী খুৱাব লাগিব দানা পানী দিব লাগিব সময়মতে চফা কৰিব লাগিব চফা কৰি পেলাই ভালকৈ যিমান পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব পাৰে সিমানেই মানে হাঁহ কুকুৰাবিলাক সোনকালে ডাঙৰ হ'ব আৰু বায়ু সোমাব পৰাকৈ ৰাখিব লাগিব বায়ু সোমাব পৰাকৈ যদি ৰখা নহয় আমাৰ হাঁহ কুকুৰাবিলাক বহুত মানে মৃত্যু মৰিব ধৰক গেছ হৈ যাব ৰুমটোৰ ভিতৰত যদি বায়ু সোমাব নোৱাৰে বায়ু সোমাব নোৱাৰিলে ৰুমটোৰ ভিতৰতে গেছ হৈ যাব গেছ হৈ যোৱাৰ লগে লগে হাঁহ কুকুকাবিলাক মানে মৰিব আৰু মৰি গ'লে মৰি যোৱাৰ লগে লগে আমাৰ লোকচান হ'ব বহুত লোকচান হ'ব আমাৰ দানা পানীও আমাৰ দানাও ঘৰত কিনি আনিব কিনাৰ ঘৰতো থাকে দানা বাৰু কিনিও আনিব লাগে বহুতখিনি লোকচান হ'বলগীয়া হয় আমাৰ আমাৰ বহুত কষ্টও খিনিও মানে কষ্টও হেৰি হয় সেইটো কাৰণে ঘৰটো প্ৰথম প্ৰথম মানে চলাচল কৰিব পৰাকৈ ঘৰটো ভাল ধৰণে সাজি ল'ব লাগিব মানে গৰম দিনত সিহঁতক অলপ গৰম দিব লাগিব লাইটৰ পোহৰত ৰাখিব লাগিব ঠাণ্ডা ঠাণ্ডা দিনত গৰম দিনত সিহঁতক অলপ বতাহ সোমোৱাব পৰাকৈ বাঁহৰ বেৰবিলাক মানে ফুটা ফুটা দি পিনি ভাল ভাল ধৰণে সাজিব লাগিব সাজি পিনিহে সিহঁতক ভাল ধৰণে ৰাখিব লাগিব